মুকলিত মলত্যাগ কৰাতো এটা অতি স্বাস্থ্যৰ পক্ষে হানিকাৰক কথা আৰু ইয়াত যোনটো কোৱা হৈছে যে আপোনাৰ গাঁৱত গতিকে আমাৰ গাঁওখনত সাধাৰণতে মুকলিত মলত্যাগ কৰা ঘটনাটো বা এনেকুৱা ধৰণৰ ঘটনা আগতে দেখিবলৈ পোৱা গৈছিল যদিওঁ বৰ্তমান লাহে লাহে কমি অহা অহা দেখিবলৈ পোৱা গৈছে কাৰণ চৰকাৰৰ বৰ্তমান যোনবোৰ অনাময় ব্যৱস্থা কৰা হৈছে সেইবোৰ বা সেই আঁচনিসমূহৰ দ্বাৰা বৰ্তমান সময়ত আমাৰ গাঁও বা আমাৰ অঞ্চলটোত মুকলিত শৌচ কৰা বা তেনেকুৱা ধৰণৰ কাম কৰাৰ যোনবোৰ উদাহৰণ সেইবোৰ লাহে লাহে কমি অহা দেখিবলৈ পোৱা গৈছে আনহাতে যদি আমি মুকলিত মলত্যাগ কৰা ঘটনাটো চাবলৈ যাওঁ তেতিয়া দেখিবলৈ পোৱা যায় যে ইয়াৰ পৰা আমাৰ স্বাস্থ্যৰ কাৰণে বা স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক হয় কাৰণ মুকলিত মলত্যাগ কৰা মানে আমাৰ যোনবোৰ যোনবোৰ বস্তু আমি উলিয়াই দিওঁ বা যোনবোৰ বস্তুৰ দ্বাৰা আমাৰ অপকাৰ হয় সেইবোৰ আমি আমাৰ মুকলি পৰিৱেশত এৰি দিয়া হয় আৰু তাৰ ফলত বিভিন্ন বীজাণু সেইবোৰত বাহ ল'বলৈ সুবিধা পায় আৰু মুকলিত মলত্যাগ কৰাৰ লগে লগে তাৰ গোন্ধ বা তাৰ যোনবোৰ তাৰ পৰা দুৰ্গন্ধ ওলাই সেইবোৰ পৰা যোনবোৰ বিষাক্ত গেছ ওলাই সেই গেছবোৰে আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় গতিকে এই ইয়াৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখিবলৈ পোৱা যায় আৰু আনহাতে ইয়াৰ ফলত কি হয় যে আমাৰ সমাজৰ আগতে যোনবোৰ ধাৰণা আছিল সেই ধাৰণাবোৰ ফলত মুকলিত মলত্যাগ কৰাতো এটা প্ৰচলন আছিল মুকলিত মলত্যাগ কৰাৰ ফলত তেওঁলোকে যোনবোৰ আমাৰ বৰ্তমানৰ অনাময় ব্যৱস্থা বা যোনবোৰ আমাৰ শৌচাগাৰ আছিল সেইবোৰ বনাবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁলোকৰ কিছুমান আগৰ অন্ধবিশ্বাস ইয়াৰ লগত প্ৰচলিত আছিল আৰু সেই সময়ত গতিকে মুকলিত মলত্যাগ কৰাটোৰ অকল স্বাস্থ্যৰ হানিকাৰক লগতে আমাৰ সমাজখনৰ কিছুমান অন্ধবিশ্বাসৰো এটা গুৰি আছিল গতিকে এই ধাৰণাবোৰ লাহে লাহে কিন্তু বৰ্তমান সময়ত কমি অহা দেখিবলৈ পোৱা গৈছে আৰু মুকলিত মলত্যাগ কৰাৰ বিষয়ে বৰ্তমান জনসাধাৰণ সজাগ হৈছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ডাঙৰ ব্যক্তিসকলৰ লগতে ডাঙৰ মানুহৰ লগতে সৰু ল'ৰা ছোৱালীবোৰেও এইবোৰ মুকলিত মলত্য়াগ কৰাৰ ধৰণে ঘটনাবোৰ কমাই তেওঁলোকে নিজৰ যোনবোৰ শৌচালয় বা যোনবোৰ চৰকাৰৰ দ্বাৰা প্ৰচলিত বা নিজে ঘৰত বনাই লোৱা শৌচালয়তহে মলত্যাগ কৰা দেখিবলৈ পোৱা গৈছে